আপোনাৰ পৰা যে মোবাইলটো মই কিনিছিলোঁ এইটো মোবাইলে নে হিটাৰ মই ধৰিব পৰা নাই ইমানেই গৰম হয় চাৰ্জ দিলে ইমানেই গৰম হয় ওপৰত চাগে ডিম এটা ভাঙি দিলেও অমলেট হৈ যাব আৰু টাচ্ছ পেড টাচ্ছ পেডটো আপোনাৰ দুবাৰটো মিনিমাম তিনিবাৰত কাম কৰে চুলে ডিছপ্লে'টো কি ডিছপ্লে' লগাইছেনে কি লগাই পঠাইছে আপোনালোকে জানে আৰু সেইটোৰ বিষয়ে ইমানেই বেয়া ডিছপ্লে' মোবাইল বেটেৰি বেয়া কেমেৰাটোৰ কথা নকওঁৱে বাৰু কেমেৰাটো ঘোলা ঘোলা তাৰ বাহিৰে একো নেদেখি গৰম দিনতো গোটেই ধোঁৱা হৈ থাকে ঠাণ্ডা দিনতো ধোঁৱা হৈ থাকে সেইটোৰ বিষয়ে নকওঁ মই ক'বলৈ একো নায়ো বাৰু সেইটোৰ বিষয়ে তিনিবাৰত যদি মোবাইলটো কাম কৰে মই বাৰু মোবাইলটো লৈ কেনেকৈ চলিম আপোনালোকে নিজেই কওকচোন যদি আপোনালোকৰ মোবাইলটো ইমানেই বেয়া আপোনালোকে বেচিবই নালাগিছিলে আগতেই কৈ দিব লাগে যে মোবাইলটো এনেকুৱা যিহেতু পইচা দি কিনিছোঁ ন পইচা এটাৰ মূল্য আছে সেই বস্তুটো আপোনালোকে বুজি পাব লাগিছিলে নেক্সট টাইম নেক্সট টাইমৰ পৰাতো আপোনালোকৰ পৰা কেতিয়াও মোবাইল নিকিনো আৰু পাৰিলে মানুহকো মানা কৰি দিম যাতে আপোনালোকৰ পৰা নিকিনে মোবাইলটো